মোৰ শক্তি হ'ল মোৰ ধৈৰ্য্য়টো যিকোনো মুহূৰ্তত যিকোনো বাধাই নাহওক কিয় যেনেকুৱাই পৰিস্থিতি নহওঁক কিয় মোৰ মানে ধৈৰ্য্য়টোৰ দ্বাৰাই মই চব কাম খুব লাহে লাহে কৰি মানে সেই কৰোঁ পৰিস্থিতি সাপেক্ষে সেইটো চলাই লৈ যাওঁ আৰু সেনেকেই মই পৰিয়ালটোৰ লগত মই ওতপ্ৰোতঃভাৱে জড়িত আছো যিমানেই বাধা বিধি নহওঁক কিয় মই মানে মোৰ এই ধৈৰ্য্য়টোৰ কাৰণে মই আজি এনেকৈ আছো কাৰণ ধৈৰ্য্য় মানুহৰ মূল বস্তু সেইটো ধৈৰ্য্য় থাকিবই লাগিব যদি ধৈৰ্য্য় নাথাকে কিন্তু মানুহৰ সেইটো একো নাই বুলিয়ে মই ভাবোঁ আৰু মোৰ দুৰ্বলতা বিশেষ তেনেকুৱা একো নাই চব বস্তু একেই দুৰ্বলতা ভাবিলেই বহুত থাকে নাথাকিলে একো নাই মানুহেটো দুৰ্বলতাটো আনিবই নালাগে মনত